মই বহুত প্ৰকাৰৰ খেতি কৰোঁ যেনে আলুৰ দিনত আলু খেতি কৰোঁ সৰিয়হৰ দিনত সৰিয়হৰ খেতি কৰোঁ আৰু ধানৰ দিনত ধান দাবলৈও যাওঁ ৰুবলৈও যাওঁ ধান দাবলৈ গ'লে মই গোটেই দিনটোলৈ ওলাই যাওঁ ঘৰৰ কামকেইটা কৰি ৰাতিপুৱা সময়ত নিজলৈ ভাত কেইটামান বান্ধি পথাৰলৈ গোটেই দিনটোলৈ ওলাই গুছি যাওঁ আৰু ৰোৱাৰ দিনত মই ৰাতিপুৱা সময়ত ঘৰৰ কামকেইটা কৰি নিজেও ভাত কেইটামান খাই লৈ আধাবেলাৰ কাৰণে যাওঁ কাৰণ আধাবেলাৰ কাৰণেহে যাওঁ মই আবেলি সময়ত আকৌ কঠীয়া তুলিবলগা হয় সেইটো কাৰণে গোটেই দিনটো নাথাকোঁ আৰু আলুৰ দিনতো অকলেই আলু খেতিও কৰোঁ কোৰো মাৰোঁ কেতিয়াবা ঠাণ্ডা দিনত শাক পাচলিৰ বাৰীতো লাগোঁ সৰিয়হ তুলিবলৈ গ'লেহে খালী গোটেই দিনটো পাৰ কৰিব লাগে কাৰণ সৰিয়হ খেতি চব জাগাতে নহয় অকমান দূৰলৈ যাব লাগে দূৰলৈ গ'লে মানে ৰাতিপুৱাই কেতিয়াবা যাওঁ কেতিয়াবা বহুত ৰাতি ঘৰলৈ ঘূৰি আহি পাওঁহি আৰু চাবলৈ গ'লে চবেই জানে যে কাম কৰিলে নিজৰ স্বাস্থ্যটো ভালে থাকে তেজৰ চলাচলবোৰ ভাল হয় সেইকাৰণে আমি চবেই কাম কৰিয়ে খাব লাগে কাম নকৰা মানুহবিলাকৰ বেমাৰ আজাৰো বেছি